অঁ নিপামণি হয়নে অঁ এইবাৰ ধান কৰিছানে মোক বৰা ধান লাগিছিলে দুই টিংমান মোৰ এতিয়া শালি ধান বেছিকে আছে গতিকে মোক বৰা ধানটো লাগিছিলে শালি ধানটো দিম বদলি কৰি দিব লাগিব আৰু মানে আমাৰ অঁ বৰা ধানটো দুই টিংমান দি দিলে মই শালি ধান তিনি টিংমান দি দিম হ'ব কেতিয়াকে যাম মই আপোনাৰ ঘৰত আনিবলে বতৰটোতো ডাৱৰীয়া হৈ গ'লে এতিয়া ধান শুকাব কেনেকে বিহুৰ চৈধ্য তাৰিখ বহুত দিন আছে অঁ বতৰ ভাল হ'লে কিন্তু মোক বৰা ধান লাগিব দুই টিংমান মই তেতিয়া তিনি টিংমান শালি ধান খেতি ধানটো মই বদলি কৰি লৈ আহিব এতিয়া ঘৰত ধান দাই আছে নেকি ধান শেষ হোৱা নাই দাই দাই শেষ হোৱা নাই গৰু ছাগলীয়ে খাইছে নেকি অঁ ঘৰৰ পৰা খেতি পথাৰ কিমান দূৰ অঁ আজিটো যোৱা নহ'ল অঁ অঁ ঠিক আছে হ'ব দিয়ক